নমস্কাৰ মই ক'বলৈ লৈছো যে টেকন'ল'জীয়ে চাকৰিৰ সুবিধা বঢ়োৱাত কেনেদৰে সহায় কৰিছে আৰু আপুনি কিছুমান নতুন চাকৰিৰ নাম ক'ব পাৰিব নেকি যিবোৰ জনপ্ৰিয় হৈ উঠিছে এই প্ৰথমতে কথা হ'ল টেকন'ল'জিয়ে চাকৰি সুবিধাবোৰত বহুত সহায় কৰিছে সেইটো মানে অৱশ্য মানে দিনটো কৈ থাকিলেও শেষ নহয় যদিও মই ইমান ক'ব নোৱাৰিম চাগে যিকি নহওক আজিকালি যোনটো টেকন'লজি বিভিন্ন ধৰণৰ টেকন'লজি আমাৰ ভাৰতবৰ্ষত বিদ্যামান আছে তাৰে ভিতৰত যেনে এটা কথা হ'ল ইনফৰমেশ্যন টেকন'লজি বা কম্পিউটাৰ শিক্ষা এই কম্পিটাৰৰ বিভিন্ন ধৰণৰ শিক্ষা আছে যেনেকৈ ছফ্টৱেৰ ইঞ্জিনিয়াৰিং হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিং হাৰ্ডৱেৰৰ ভিতৰত চি লেভেল ইঞ্জিনিয়াৰিং তেনেকৈ ছফ্টৱেৰ ভিতৰত আৰু যেনেকৈ বেচেলৰ অফ টেকন'লজি সেইটো আছে তো ভাৰতবৰ্ষৰ উন্নত ভিতৰত হায়দৰাবাদখন উন্নত চহৰ তাতেই আজিকালি যাক ছায়েন্স চিটি বুলি কোৱা হয় হায়দৰাবাদক আৰু তাত আমাৰ অসমৰো বহুত ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিল আছে বিভিন্ন টেকন'লজিৰ ওপৰত তাৰে ভিতৰত ছফ্টৱেৰ ইঞ্জিনিয়াৰিং ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰা ল'ৰা ছোৱালীখিনখিনিয়ে বহুত ধৰণৰ ছফ্টৱেৰ তৈয়াৰ কৰি আছে যেনেকে মই আজি যোনটো ছফ্টৱেৰত কথা পাতি আছোঁ এইটো ছফ্টৱেৰ কোনোবা নহয় কোনোবা এজন মানুহে তৈয়াৰ কৰিছিলে যাৰ কাৰণে মই আজি কথা পাতিব পাৰিছিলোঁ মই কিবা এটা ডাটা দিব পাৰিছোঁ এই ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰা ল'ৰা ছোৱালীখিনি বিভিন্ন ধৰণৰ ছফ্টৱেৰ সিহঁতে বনাই আছে যেনেকে আমাৰ বেংকৰ হওক আমাৰ হস্পিটেলৰ হওক হস্পিটেলৰ তাত চিকিৎসালয় হওক বিভিন্ন ফাইনেন্স সংস্থা অৰ্থাৎ বিত্তীয় সংগঠন যিখিনি ছফ্টৱেৰ সিহঁতে এই ছফ্টৱেৰখিনি বনোৱাৰাত সহায় কৰি আছে তাৰপিছত আমাৰ যেনেকৈ স্কুলত স্কুলৰ ছফ্টৱেৰ যেনেকে এডমিছনৰ সময়ত পূৰণ কৰাৰ সময়ত স্কুলৰ যিখিনি মাচুল সেই মাচুল মাচুলৰ মানে দিয়া বা কাৰ কিমান বাকী আছে সেইটোৰ ওপৰত বিভিন্ন ধৰণৰ ছফ্টৱেৰ আছে তাৰ ওপৰত যেনেকে আমাৰ মোবাইলতেো বিভিন্ন ধৰণৰ এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনবিলাক কোনোবা নহয় কোনোবা ল'ৰা ছোৱালীয়ে বা কোনোবা ব্যক্তিয়ে এইবিলাক বনাইছে আৰু এই বনোৱাৰ কাৰণে আমাক বহুত সুবিধা হৈছে আৰু এইখিনি বনোৱাৰ কাৰণে বহুতেই বহুতৰ মানে কৰ্মজীৱন এই টেকন'লজিৰ বিভাগত মানে চাকৰি কৰি আছে বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ বেংলোৰ দিল্লী মুম্বাই আৰু তাৰোপৰি আমাৰ উন্নতমানৰ দেশবিলাকতো টেকন'ল'জি লাইনত পৰি বহুতেই বিভিন্ন ধৰণৰ চাকৰি কৰি আছে যেনেকৈ গুগলত কিছুমানে হয়তো এমাজনত কিছুমানে ছ'চিয়েল নেটৱৰ্কিঙত কিছুমানে ইণ্টাৰনেট মাৰ্ অনলাইন মাৰ্কেটিঙত ইণ্টাৰনেট মাৰ্কেটিং যিদি যিটো বুলি কওঁ অনলাইনৰত চাকৰি কৰি আছে অনলাইন মাৰ্কেটিঙৰ কাৰণেই টেকন'লজিৰ বহুত দৰকাৰ মোৰ কাজিন ভাইটি এজনে বেংগলোৰত চাকৰি কৰি আছে আজিকালি ছফ্টৱেৰ ইঞ্জিনিয়াৰিং চাকৰিবিলাক অলপ আগৰ নিচিনা নাই বহুত অলপ সুবিধাও হৈছে মোৰ মতে যিটো ৱৰ্ক ফ্ৰম হ'ম ঘৰৰ পৰা মানে যেতিয়া কৰ'ণা মহামাৰীৰ পৰা এইটো সুবিধা যেতিয়া আৰম্ভ হ'ল তেতিয়া বহুত ল'ৰা ছোৱালীৰ সুবিধা হৈছিলে মানে বছৰত কিবা এটা টাইম মানে সিহঁতে ৱৰ্ক ফ্ৰম ঘৰৰ পৰা কৰিব পাৰে তাৰপিছত মেইন কেম্পাছটো গৈ কৰিব পাৰে সেইটো কাৰণে আগত যিহেতু এই মানুহখিনি ইমান সিহঁতৰ ছুটীৰ ইমান নাছিলে কিন্তু আজিকালি ঘৰত থাকি কাম কৰিব পাৰিলে বহুত সুবিধা হয় সেইটো হিচাপত বহুত তাৰোপৰি আমাৰ টেকন'লজিৰ ভিতৰত যেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো আজিকালি বহুত প্ৰয়োজনীয় আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট যদি থাকে মানে যিকোনো ক্ষেত্ৰতে আমি ফেৰ মাৰিব পাৰোঁ আজিকালি যেনেকৈ মই মোৰ ভইচটো ইয়াতে ৰেকৰ্ড কৰি আছোঁ মোৰ ভইচত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ থ্ৰতো মোৰ ভইচটো হেৰি কৰিব পাৰি এই কিছুমান দুষ্ট চক্ৰ মানে এই নিগেটিভ ঋণাত্মক দিশতো কাম কৰি আছে যি যিকি নহওক ঋণাত্মক দিশত যাব নালাগে ধনাত্মক দিশত বহুত আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত যেনেকে আজিকালি এ আই থ্ৰু অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যোগেদি আমি অনলাইনত কিছুমান কৰ্চো কৰিব পাৰোঁ যেনেকৈ কোনোবাই যদি ইংৰাজী ভাষাটো ভালকে নাজানে বা অলপ জানে বা কোনোবাই নাজানে ইয়াৰ জৰিয়তে আমি কিছুমান এপ আছে ইয়াৰ জৰিয়তে সেইখিনি ইম্প্ৰুভ কৰিব পাৰোঁ এই এআই আমাক এইখিনি সুবিধা দিছে টেকন'ল'জি আৰু আছে যে আমাৰ যেনেকে মানে বুলিও এটা আছে য'ত নেকি বিভিন্ন ধৰণৰ হেকাৰে বিভিন্ন হেৰিৰ পৰা দুষ্ট চক্ৰই মানে মানুহৰ মানে ডাটাখিনি কালেক্ট কৰে কালেক্ট কৰি মানুহক বিপদত পেলায় যেনেকৈ কিছুমান বিপদত প্ৰায় সিহঁতে মানে মানুহৰ পৰা অঁ লুটিব বিচাৰে অলপ টকা পইচা লুটিব বিচাৰে লাষ্টত সেই মানে কিবা এটা ধৰক আপোনাৰ কম্পিউটাৰত কিবা এটা ডাটা আছে সেই ডাটাটো মানে হেকাৰেই হেক কৰি দিয়ে হেক কৰাৰ পিছত আপোনাৰ হেৰিটো আপুনি আৰু খুলিব আপুনি আৰু খুলিব নোৱাৰে বা আপোনাৰ কিছুমান ডাটা আছে যিটো হয়তো সমাজত বিয়পিলে হেৰি পৰিলে আপোনাৰ হয়তো মান সন্মানৰ কথা আছে এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে ন আপোনাৰ কম্পিউটাৰত সেই বস্তুখিনি সিহঁতে কি কৰে সেই বস্তুখিনি সিহঁতে যেতিয়া কালেক্ট কৰে কালেক্ট কৰাৰ পিছত সিহঁতে সেই মানুহজনলৈ ফোন কৰে ফোন কৰাৰ পিছত কয় আপোনাৰ এনে এনেকুৱা এনেকুৱা এনেকুৱা হেৰিত আছে আপুনি যদি আমি প্ৰচাৰ কৰি দিম এতিয়া সেই মানুহজনে তেতিয়া পৰিস্থিতিত বাধ্য হয় তেতিয়া কয় আপোনালোকে কি বিচাৰে নাই আমাক ইমান হেৰি লাগে আৰু সিহঁতে কোনো পইচা একাউণ্টত নলয় বিট কয়ন্স আজিকালি বহুত বহুতখিনি ল'ৰা ছোৱালীয়ে জানে বিট কয়ন্স কি এই বিট কয়ঞ্চত মানে পইচাখিনি আপোনাক ট্ৰেন্ঞ্চফাৰ কৰি মানে সিহঁতক দিব লাগে এনেকেই বহুতেই টেকন'লজি ব্যৱহাৰ কৰি আপুনি মোৰ পৰা এনেকৈ লুটি আছে আৰু এইটোক প্ৰতিহিত কৰিবৰ কাৰণে আপুনি সদায় আপোনাৰ কম্পিউটাৰ হওক মোবাইল হওক যিকোনো ধৰণৰ চিকিউৰ ৱেবছচাইটে আপুনি খুলিব সোমালে সময় থাকে সেইবিলাক খুলিব লাগিলে আপুনি এণ্টিভাইৰাছ সদায় ইউজ কৰিব লাগে এণ্টিভাইৰাছ ভালকৈ মানে ফিল্টাৰ কৰি কানেকশ্যন ল'ব লাগে যাতে যধে মধে আপোনাৰ চাইটবিলাক অ'পেনো নহয় এইখিনি যদি আপুনি হেৰি কৰে আপুনি মানি চলে তেতিয়াহ'লে আপুনি বহুত সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰে যিকি নহওক বহুত কথাই ক'ব আছিলে যদিও মই ফ্লুৱেঞ্চিকৈ ক'ব নোৱাৰিলোঁ মানে ক'ব গ'লে কথাবিলাক তেতিয়া ওলাই নাহে পৰৱৰ্তী সময়ত হয়তো ভালকে চেষ্টা কৰিম যিহেতু মই ৱৰেটৰ নহয় ইমান বাকপটুতা মোৰ নাই ভৱষ্যতে ট্ৰাই কৰিম বাকপটুতা তাৰমানে সেই ডেভলপ কৰিবলৈ থ্যেংক ইউ